এঘাৰ জানুৱাৰী দুহেজাৰ দহ বাৰ মে' দুহেজাৰ দহ তেৰ মে' দুহেজাৰ দছ চৈধ্য মে' দুহেজাৰ দহ পোন্ধৰ মে' দুহেজাৰ দহ